মাছ ধৰা সৈতে সম্পৰ্কিত কিছুমান পৰিৱেশ সম্বন্ধীয় সমস্যা হ'ল ডাঙৰ ডাঙৰ ডাঙৰ ডাঙৰ নদী বিল আদিসমূহত ডাঙৰ ডাঙৰ আঠুৱা আৰু জাল জালৰ সহায়ত মাছ ধৰা হয় গ্ৰাম্যাঞ্চলত সাধাৰণতে পুখুৰি সিঁচি আদি মাছ ধৰা হয়

সমস্যা সমস্যা বুলি ক'লে মা বহুত বেছি বৰষুণ দিলে মাছ ধৰাত সমস্যা হয় আৰু বহুত ৰ টান ৰ'দ হ'লে মাছসমূহ ধৰাত অসুবিধা হয় আৰু মাছসমূহ মৰে গা গ্ৰাম্যাঞ্চলত সাধাৰণতে মাছসমূহ মাছসমূহ ধৰাত ধৰি সংৰক্ষণ কৰি ৰখাত ব্যৱস্থা নাই পানী প্ৰদূষণৰ বাবে শেহতীয়া বছৰবোৰত পৰিৱৰ্তন দেখিছোঁ বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰ আদিৰ বাবে পানী প্ৰদূষণ হয় পানী প্ৰদূষণৰ আৰু বহুতো কাৰণ আছে নলা